অঁ কওকচোন অঁ মই মানে হেৰি চব্জি বেপাৰী নহয় জানো আপুনি যে চব্জি যে অনলাইন ডেলিভাৰী দিয়ে যে অঁ মই সেই তালৈ আপোনালৈ ফোন লগাইছোঁ মোক মানে চব্জি অলপ লাগিছিলে অঁ চব্জি মানে লাগিব প বিছ কেজিমান নেকি বিছ ত্ৰিছ কেজিমান লাগিব কাৰণ বিয়া এখন আছে আৰু আপুনি মোক হেৰি মই মানে মোৰ কাৰণে আনি ডেলিভাৰী হ'ম ডেলিভাৰী কৰি দিব লাগে আৰু মোৰ মানে মানুহ পঠিয়াব নোৱাৰোঁ আপোনালোকৰ তাৰপৰা মানুহ পঠিয়াই দিব পাৰিব নাই বাৰু অঁ এতিয়া হেৰি পাম নাই বাৰু মই এই পটল চটল পাম নাই পটল আৰু বিলাহী তাৰপিছত আকৌ এই কি ল'ম আৰু তাৰপিছত সেই আলুগুটি দিব আৰু ৰেটটো কিমান চলি আছে আলু অঁ ঠিক আছে মই পে'মেণ্টটো দিওঁতে আপোনাক এই ৰেট চেট সুধি আৰু হেৰি কৰি দিম ঠিক আছে হ'ব তেতিয়া আপুনি পঠিয়াই দিব দেই অঁ অঁ হ'ব